পুলিন অলপ যাব লাগিছিলে অঁ এই কামাখ্যা মন্দিৰত যাব লাগিছিলে তোমাৰ বাইকখন আছেনে হেলমেট হেলমেটতো আছে মোৰ এটা হেলমেট মই কিনিয়ে থৈছোঁ মই বাইকত যাবৰ কাৰণে এটা হেলমেট কিনিয়ে থৈছোঁ অলপ ইফালে সিফালে যাই থাকিব লাগে যে আৰু হেলমেট নোহোৱাকৈ মানে বৰ সিদিনাও চকুৰ আগতে এটা এক্সিডেণ্ট দেখা পাইছোঁ মানে হেলমেটতো থকা হ'লে ল'ৰাটো বাছি গ'ল হয় সেই হেলমেটৰ কাৰণে তাৰ মাথাতো একদম চেপেটা হৈ গৈছে সেইটো কাৰণে মানে হেলমেটতো মই কিনি থৈছোঁ হেলমেটটো বহুত দৰকাৰ তাৰপিছত তোমাৰ হেৰি আছেনে কাগজ পত্ৰ কিবা আছেনে পুলিচ চুলিচ থাকে ৰাস্তাত

অঁ অঁ অঁ অঁ

হয়

অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে মই হেলমেটতো সেইটো কাৰণে কিনি লৈছোঁ

অঁ অঁ অঁ অঁ দচ পোন্ধৰ মিনিট লাগিব ন' দিয়া কাগজখিনি লৈ যোৱা তোমাৰ সেই পুৰণা হেলমেটটোৱে আছেনে নে নতুন লৈছা আছে মোৰ ছোৱালীজনীয়ে লৈ দিছেসেইদিনা বঢ়িয়া একদম নহয় সেইকেইটা বস্তু পুলিচৰ কাৰণে নহয় সেইটো নিজৰ কাৰণে লাগে এতিয়া হেলমেটতো সেইটো তেখেতলোকৰ নহয় হেলমেটতো আমাৰ নিজৰ চেফটিৰ কাৰণে সেইটো সকলোৱে ভাবিব লাগে হেলমেটটোৰ প্ৰয়োজনীয়তাটো প্ৰয়োজনীয়তাটো কিমান ৰেডি